ক'বলৈ গ'লে মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা মই ভাবো যে অলপ কথা কমকৈ কোৱা বা নিজৰ কথাই বহুতখিনি সময়ত ক'ব নোৱাৰোটো মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হয় কিয়নো এনেকুৱা বহুত পৰিস্থিতি আহি পৰে জীৱনলৈ যেতিয়া মই হয়তো চিনাকি অচিনাকি জেগালৈ গৈ পেলাই নিজৰ পৰিৱেশন কৰিব লগা হ'ব পাৰে নহয়তো কিবা ক'বলৈ হ'ব লগা পাৰে কলেজক ৰীপ্ৰেজেণ্ট কৰিব লগা হ'ব পাৰে সেই বুলি যেতিয়া মই সেইখিনি কথাত কৰো যে নাই মই কথা ক'বলৈ নোৱাৰিম বা লাজ কৰি আগবাঢ়িব নোৱাৰি তেনেকুৱা হ'লে মই হয়তো বহুত বহুত কিবা কেইটা সুযোগ এতিয়ালৈ হেৰাই পেলাইছোঁ এতিয়া আটাইতকৈ ডাঙৰ শক্তি আটাইতকৈ ডাঙৰ শক্তি ক'বলৈ গ'লে মই ভাবিম মই চব জেগাতে মিলি থাকিব পাৰোঁ মই এতিয়া যিহেতু কলেজত আছো মই বহুত বেলেগ বেলেগ ধৰণৰ মানুহ লগ পাম যোনে হয়তো মোক চিনি পায় বা নেপাব পাৰে কিন্তু তাতেও মই ভেদভাব নকৰাকৈ একেলগে মানুহৰ লগত মিলি যাব খুজিছো আৰু ই ইতিমধ্য়ে সফলো হৈছো বহু কাৰণে মোৰ হিচাপে সেইয়াই এই দুটাই মোৰ আটাইতকৈ ডাঙৰ শক্তি আৰু দুৰ্বলতা